শোণিতপুৰ জিলাত অৱস্থিত তেজপুৰ চহৰত মই বসবাস কৰোঁ এই চহৰত বহুতো কলা সংস্কৃতি আছে যিদৰে বাণৰজাই মহা মহাভৈৰৱ মন্দিৰ স্থাপিত কৰি গৈছিলে সেই মন্দিৰৰৰ লোকৰ প্ৰতি যি আস্থা সি সদায় থাকিব আৰু চি চিত্ৰলেখৰ যি চিত্ৰলেখাৰ নামেৰে যি চিত্ৰলেখা উদ্যান কৰা হৈছে আৰু বাণৰজাই ঊষা আৰু অনিৰুদ্ধৰ বাবে যি অগ্নিগড় স্থাপিত কৰিছিলে তাত ঊষা আৰু অনিৰুদ্ধৰ যি প্ৰেম কাহিনী তাত সজীৱ কৰি ৰাখিছে আৰু চিৰজীৱন সেইটো সজীৱ হৈয়ে থাকিব অগ্নিগড় লগতে ইয়াৰ দ্বিতীয় গেট বুলি শিলৰ তোৰণ এখন গেট আছে যাক দ্বিতীয় গেট বুলিও কোৱা হয় শিলেৰে নিৰ্মিত সেই গেটখন হয় শিলৰে পুৰণি যি শিলবোৰ আছে সেই শিলবোৰৰ শিলবোৰৰ মানে সজীৱ কৰি ৰখা গৈছে লগতে আমাৰ তেজপুৰ চহৰত বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা সেই দুজন যি কলা সংস্কৃতিৰ ওপৰত বিশাৰদ তেওঁলোকৰ ওপৰত আছে যেনে বিষ্ণুপ্ৰসাদ ৰাভাত আছিলে ৰাভা আছিলে এগৰাকী শিল্পী আছিলে তেওঁ কবিও আছিলে সাহিত্যিকো আছিলে নাট্যকাৰো আছিলে সংগীতজ্ঞও আছিলে তেখেত জীৱন কালত এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিলে তেওঁৰ মৃত্যু হৈছিলে তেজপুৰ চহৰতে আৰু জ্যোতিপ্ৰসাদ আগৰৱালাও এগৰাকী প্ৰসিদ্ধ গীতিকাৰো আছিলে নাট্যকাৰো আছিলে লেখকো আছিলে তেওঁ অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা আছিলে প্ৰথম অসমীয়া ভাষা সাহিত্যৰ কবিতা নাটক প্ৰৱন্ধ সমালোচনা শিশু সাহিত্য আদি সকলো দিশতে তেওঁৱে তেখেতে মানে বৰঙণি আগবঢ়াইছিলে আমাৰ ইয়াত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীও আছে শোণিতপুৰ বহুতো পুৰণি আছে যি কলীয়াভোমোৰা দলং সেইখন আমাৰ তেজপুৰ চহৰৰ ওপৰত মানে আৰম্ভ হয় আৰু সেইখনৰ পৰা কলিয়াভোমোৰা যি পুৰণি দলং এখনো আৰু ঔগুৰি পাহাৰ যি কনকলতা পাহাৰ নামেৰেও জনা যায় এনেকুৱা বহু কলা সংস্কৃতিৰে তেজপুৰ চহৰখন ভৰি আছে এইখন প্ৰেমৰ কা চহৰ বুলিও কোৱা হয় তেজপুৰ চহৰখনক য'ত ঊষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ কাহিনীৰে ভৰি আছে